হেল্ল' হয় এইটো বেগত লাগিছে নাই বাৰু অঁ দাদা মোৰ বস্তু কেইটামান অৰ্ডাৰ দিব লগা আছিলে অঁ মানে আমাৰ ঘৰত বাৰ্থডে' আছিলে ছ' বাৰ্থডেৰ কাৰণে মানে অলপ খানা অৰ্ডাৰ দিব লগা হৈ আছিলে অঁ তাৰ বাবে আপুনি চিকেন পোলাও চিকেন পোলাও প্লেট তিনিটা অৰ্ডাৰ দিব তাৰপৰা চাহি পানীৰ চাহি পানীৰ পাঁচটা ৰ'ল ৰ'ল ৰ'ল সাতটা আৰু আৰু আৰু দাদা পনীৰ টিক্কাটো দি দিব আৰু এই চাহি পনীৰটো জেগাত আপুনি চিকেন মঞ্চিয়ানৰ হেৰি দুটা দি দিব দেই আৰু দাদা তাত ম'ম' ম'ম' ম'ম' দিব চিকেন ম'ম' দাদা এই আগৰবাৰ তাৰপৰা অৰ্ডাৰ দিওঁতে মোৰ বস্তুবোৰ তাৰপৰা ঠাণ্ডা আহিলে মানে সেইবাবে মানে এতিয়া বস্তুটো গৰমকৈ আহিব পৰা ব্যৱস্থা কিবা এটা কৰিব কৰিব পাৰিব নাই বাৰু ব্যৱস্থা অঁ ব্যৱস্থা কৰিব পাৰিলে মানে আপুনি তাত হয়তো এলুমিনিয়াম পেকেজে পেকেট কৰি পেক কৰি দিব নহ'লে বটলৰ ভিতৰত ভালকৈ ভৰাই দিব অঁ আচ্ছা আচ্ছা ঠিক আছে আচ্ছা আচ্ছা এই আপোনালোকৰ ডেলিভাৰী কিমান টাইমৰ ভিতৰত হ'ব আধা ঘণ্টা এঘণ্টাৰ ভিতৰত হৈ যাব ন অঁ অঁ তেতিয়া টাইমত দিলে আপুনি আমাৰ ইয়াত দহটা বজাত পোৱাই দিবহি লোকেশ্যন লোকেশ্যনটো আপোনাক দিব লাগিব লোকেশ্যনটো মই আপোনাক দিছোঁ ৰ'ব লোকেশ্যনটো হৈছে আপোনাৰ যোৰহাট যোৰহাটৰ চৰাইবাহী চৰাইবাহীৰ কহাৰগাঁও হাউচ নং ফিফটিন অঁ তাত তাত তাত আহিলেই হ'ল অঁ অঁ আচ্ছা আচ্ছা অৰ্ডাৰটো টাইম মতে দিব খালী অলপ পৰাপক্ষত মানে অলপ গৰম হৈ থকাটো চাব আৰু মানে আমি ঠাণ্ডা খানা নাখাওঁ বৰ